মোৰ লোকনৃত্যৰ ভিতৰত মানে মই বিহু নাচি বহুত ভাল পাওঁ মানে মোৰ শিকিবলৈ বহুত মন যায় আৰু ঘৰত শিকিবলৈ কৈছে যাম বুলি ভাবিছোঁ মানে তাত বিহু মানে আমাৰ যিটো পৰম্পৰা হয় ন আমাৰ সেই বিহুটো মানে চলি আছে আমাৰ বিহু মানে জাতীয় উৎসৱ হয় বিহু মোৰ বহুত ভাল লাগে মানে মা দেউতাই শিকিবলৈ কৈছে শিকিম পঠিয়াইছে বাৰু শিকিবলৈ যাম বিহু নাচি মোৰ বহুত ভাল লাগে বিহু বুলি ক'লে মানে মানে মোৰ বিহু মানে যাবলৈ মন গৈয়ে থাকে বিহু মানে ঢোলৰ মাত শুনিলে মানে মোৰ যাবলৈ মন যায় অ' আমাৰ লোকনৃত্য মানে ঝুমুৰ আছে মিচিং মিচিংসকলৰ নৃত্য দখনা দখনা যিটো পিন্ধে বড়োসকলৰ নৃত্য বাগৰুম্বা তেনেকৈ বহুতো ধৰণৰ নৃত্য আছে বিহু বিহু মানে আমাৰ অসমীয়া যিটো বিহু আমাৰ পালন কৰা হয় তাত বিহু বিহুৰ ভিতৰত মানে আমাৰ পোচাকযোৰ মানে টছ মুগা আৰু ৰিহা পিন্ধা হয় তাত মানে পোচা আমাৰ যিটো বিহু পোচাক হয় সেই পোচাকযোৰ পিন্ধি বহুত ভাল লাগে আৰু আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ সেই বিহুটোৰ আমাৰ কাৰণে এটা প্ৰিয় আৰু আৰু মানে বিহুটো আমি বহুত ভাল ভাল ভাল হয় তাত বিহুটোৰ বিষয়ে আমি যি জানিছোঁ শিকিছোঁ তাৰ আৰ শিকিব লগা থাকে আৰু দ মানে বিহুৰ ভিতৰত মই বিহু মানে আমি যিটো বিহু আমি প্ৰদৰ্শন মানে আমাৰ যিটো বিহু বিহুৰ ভিতৰতে পৰে আৰু বিহু আমি যিটো লোকনৃত্য কৰোঁ সেই লোকনৃত্যৰ মানে মোৰ মানে বহুত ভাল লাগে বিহু বিহু বুলি ক'লে মানে মই ৰৈ থাকিব নোৱাৰোঁ বিহুটো মানে বহুত ভাল লাগে মানে ওচৰত আমাৰ বিহু এন মঞ্চ এনেকৈ মঞ্চ আছে তাত বিহু এনেকৈ প্ৰতিযোগিতা পাতে প্ৰদৰ্শনী বা যিয়ে নহওক পাতি পাতে আৰু তাত মই অংশগ্ৰহণ কৰিবলৈ যাওঁ তাত বিহু যি মানে লোকে নচা যিটো বিহুৰ বিহুৰ মানে ঢোলৰ যিটো তাত মানে বিহুৰ সেইটো বহুত ভাল লাগে তাত মানে মই শিকিবলৈও যাওঁ তাত প্ৰদৰ্শনী কৰোঁ মানে যিটো প্ৰতিযোগিতা হয় তাতো যাওঁ মানে বহুত ভাল লাগে আৰু তাত আমি তাত যাবলৈ বহুত ইচ্ছা আছে আমি তাত মানে বিহু মানে বহুত ভাল আৰু আমাৰ বিহু জাতীয় উৎসৱ হয় বিহুত আমি গামখাৰু ঢোলবিৰি ঢোলমণি জোনবিৰি গামখাৰু টছ মুগা ৰিহা তেনেকৈ আৰু বহুত ভাল লাগে মানে আমাৰ বিহু জাতীয় উৎসৱ হয় বিহু বুলি ক'লে মানে মোৰ মানে মনটো মানে উখল মাখল হৈ থাকে যে বিহু কেতিয়া আহিব কেতিয়া আহিব আৰু মানে বিহু মানে বহুত ভাল লাগে ওচৰৰ পাঁজৰে এনেকৈ বিহু আমাৰ প্ৰদৰ্শনী বা প্ৰতিযোগিতা হয় আৰু তাত আমি যাওঁ বহুত ভাল লাগে তাত গৈ আমি বিহু যিটো প্ৰদৰ্শন কৰিবলৈ গৈ আছোঁ এটা আমাৰ প্ৰতিযোগিতা পাতে সেই প্ৰতিযোগিতাটোত আমি বিহু যিটো অংশগ্ৰহণ কৰিব লওঁ তাত মানে আমাৰ ঢোলৰ যিটো চেউ হয় বিহুৰ সেইটো ভাল লাগে বিহুৰ ড্ৰেছযোৰ ভাল লাগে আমাৰ আৰু অসমৰ পৰম্পৰা যে আমাৰ বিহুটো আমাৰ ভালকৈ পাতিব লাগে বিহু বিহু নাচটো বহুত ভাল লাগে তাত পোচাকযোৰ কিমান ভাল সেইটো আৰু বিহু বুলি ক'লে আমাৰ মনটো যিটো বলিয়া হৈ থাকে আৰু মনটো যিটো মানে বিহু ঢোলৰ মাত শুনিলেই মানে বহুত ভাল লাগে